হেল্ল' অ' এ আপোনালোকৰ কিবা ডেলিভাৰী দিবলৈ আহিছিলে যে মানুহজনৰ নামটো কি আছিলে পাহৰি গ'লো হয় হয় এইজনৰ ব্যৱহাৰ পাতি ইমান বেয়া যে এনকুৱাকৈ ৰাফলি কথা পাতি বস্তু ডেলিভাৰী দিয়ে নেকি এনেকৈ মানুহক আপোনালোকে যদি কোম্পানী ৰাখে কি হ'ব

মই নামটো পাহৰি গ'লো নেজানো সেইটো কথা মই ভালকৈ কথা পাতিছিলো কিন্তু এইজনৰ ব্যৱহাৰ ইমানেই বিজি ইমানেই সময় নাই ইমান ৰাফলিকে কথা পাতিছে মই নেক্সট টাইম আপোনাৰ তাৰপৰা আৰু একো বস্তু অৰ্ডাৰ নিদো যেন এনেকুৱাই মনৰ ভাৱ হৈছে বহুতেই বেয়াকৈ কৈছে আপুনি সুধি ল'ব এওঁক মোৰ ওচৰত ৰেকৰ্ডিঙো আছে লাগিলে মই আপোনাক শুনাই দিব পাৰিম ঠিক আছে একো নাই মই অকল আপোনাক জনাব লাগে কথাটো মই সেইটো কাৰণে জনাই দিছো নেক্সট টাইম এনেকৈ মানুহ মোৰ ইয়াত ডেলিভাৰী কৰিবলৈ নপঠিয়াব ঠিক আছে ধন্যবাদ